অ' হেল্ল' পানীগাওঁ থানা হয়নে অঁ ছাৰ মোৰ বেগ এটা হেৰালে কম্পলেন দিব লাগিছিলে মোৰ বেগটো আজি দুপ অঁ আবেলি চাৰিটামান বজাতে হেৰাইছে মই ফুকনহাটৰ পৰা হেৰি ফুকনহাটত বেগটো থৈ পিনি দোকান এখনত বেগটো থৈ দোকান এখনত তামোল খাবলৈ সোমাইছিলো তাৰ তেনেকুৱাতে বেগটো হেৰালে মই গম নাপালো আহি দেখিছো বেগটো নাই মই লক্ষ্য নকৰিলো নহয় আছিলে কেইবাজনো মানুহ আছিলে দোকানখনত ওহো নাই কৰা

বেগত মোৰ এটিএম কাৰ্ড আছিলে আধাৰ কাৰ্ড আছিলে পান কাৰ্ড আছিলে ভোটাৰ কাৰ্ড আছিলে আৰু মোৰ আৰু মোৰ আগৰ ম'বাইলটো আছিলে মই আপোনাৰ টাউন গৈছিলো টাউনৰ পৰা আহি পিনি ফুকনহাটতে নামি সেই দোকানখনতে বেগটো থৈ পিনি এখন দোকানত তামোল খাব সোমাইছিলো ওচৰৰ দোকান এখনতে সেই তেনেকুৱাতে বেগটো হেৰালে চাৰিটা বজাত চাৰিমান বজাত অঁ হয়

তেওঁকো সুধিছিলো কিন্তু তেওঁ নাই দেখা বুলি ক'লে মানে মোৰ লগতে আন কেবা কেইবাজনো গ্ৰাহক আছিলে যে তেওঁৰ ভাগৰ তেওঁ তাৰ তামোল দিয়াত বিজি আছিলে গতিকে নাই দেখা বুলি ক'লে আৰু যোনখন দোকানত থৈছিলো তেখেতকো সুধিলো তেৱো মন কৰা নাই বুলি ক'লে অঁ তেখেতলোকক সুধিছিলো তেখেতলোকে কৈছে আমিতো আমাৰ কামত বিজি আছো আমি নাই চোৱা নহয় তেনেকৈ ক'লে ৰেজিষ্টাৰ কৰিব লাগিব অঁ মোৰ নাম কৃষ্ণা বৰপাত্ৰগোঁহাই দেউতাৰ নাম পলাশ বৰপাত্ৰগোঁহাই মোৰ দেউতাৰ নাম পলাশ বৰপাত্ৰগোঁহাই মোৰ নাম কৃষ্ণা বৰপাত্ৰগোঁহাই মোৰ ঘৰ লখিমপুৰ মই বিয়া হৈছো শিঙিমাৰীত এই শিঙিমাৰী পৰা মই টাউনলৈ যাওঁতে কেচটো হ'ল অঁ হাছবেণ্ডৰ নাম তৰুণ চেতিয়া অঁ মানে অঁ মানে বাকী একো নাই মোৰ সেই অৰিজিনেল ডকুমেন্টছখিনি হেৰুৱা কাৰণেহে অলপ দিগদাৰ হ'ব

মানে মই বেংকত গৈছিলো যে এ বেংকলৈ যাওঁতে সেইখিনি ডকুমেন্টছ লৈ গৈছিলো অৰিজিনেলখিনি সেইটো কাৰণে হ'ল আকৌ আপুনি কমপ্লেনটো ৰেজিষ্টাৰ কৰি দিয়ক

অঁ ঠিক আছে ঠিক আছে ছাৰ

নহয় অঁ ঠিক আছে ছাৰ ধন্যবাদ ছাৰ